যাতায়াতৰ অভাৱে চিকি স্বাস্থ্য সেৱা লাভ কৰাত বাধা দিয়ে মোৰ মতে এইটো আমি সকলোৱে জানো যে যেতিয়া এজন ৰোগীক এখন চিকিৎসালয়লৈ নিয়া হয় তেতিয়া সেই পথটো ভাল হোৱাটো খুবেই প্ৰয়োজনীয় কাৰণ যদিহে পা পথটো সুচনীয় অৱস্থা নহয় তেতিয়াহ'লে ৰোগীজনৰ হয়টো মৃত্যু হ'বও পাৰে ৰোগীজনক যিহেতু চিকিৎসালয়লৈ নিয়াৰ ক্ষেত্ৰত ৰাস্তাটোৰ যদি অসুবিধা হয় তেতিয়া হ'লে ৰোগীজনৰ ৰাস্তাৰ ৰাস্তাতে মৃত্যু হ পৰ্যন্ত হৈ যাব পাৰে নতুবা ৰোগীজনে প্রকৃত সম উচিত সময়ত উচিত চিকিৎসাটো পোৱাৰ ক্ষেত্ৰত তেওঁ পলম হ'ব পাৰে যাৰ বাবে ৰোগীজনৰ বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে আৰু অঞ্চলটোৰ বাহিৰত আমাৰ চিকিৎসালয় নাই কিন্তু নিকটৱৰ্তী অঞ্চলত আমাৰ এখন চিকিৎসালয় আছে যোনখনলৈ যাবলৈ আমাৰ প্ৰায় এক কিলোমিটাৰ নতুবা ডেৰ কিলোমিটাৰ লাগে